হেল্ল' অঁ কওক আছোঁ আছোঁ কওক কি কি অঁ কি কি লাগিব অঁ আৰু অঁ অঁ

আছে আছে আছে আছে আছে এ পাব পাব আছে চব আছে অঁ আপুনি এ এতিয়া আহিব জানো আহিব এতিয়া আহিবতো নোৱাৰে আপুনি আবেলি আহিব তিনিমান বজাত অঁ তাৰ পিছত বাকী চব ঠিক দাম দুই এটা বস্তুৰ দাম বাঢ়িছে এতিয়া বজাৰৰ লগত মিলাবলৈ গৈ তাৰ পিছত তথাপি আপোনাৰ লগত আপুনি আমাৰ আহি আমাৰ পৰাই লয় যেতিয়া কিবা কিবি মিলাই লম আৰু আপোনাৰ পৰা অঁ অঁ আ আছে আছে আছে আপুনি যি বিচাৰে তাকেই পাব হ'ব দিয়ক অঁ হ'ব আহিব